মই পঞ্চাছটা হাঁহ আনিছিলোঁ তাৰে এক বেগ দানা আনিছিলোঁ দানা বেগ খুৱাই মেলি মই ডেৰমাহত বিকিবপৰা হ'লোঁ আৰু এতিয়া মই হাঁহখিনি হাঁহখিনি এতিয়া মই পুহিয়ে আছোঁ বাৰু বৰ্তমান কিন্তু ডেৰমাহত বিকিবপৰাকৈ মানে দানা বেগ খোৱাইছোঁ আৰু ধান ধান চানো খোৱাই মেলি এনেকৈ ঘৰখন পৰি পৰি চলাই আছোঁ আৰু আৰু ধান আৰু লোকেল মোৰ ঘৰুৱা হাঁহ আছিলে তাৰে ত্ৰিছটামান তাৰো পুহি আছোঁ সেয়া পুহি মেলি কুকুৰাও আছে পঞ্চাছটামান তাকে কণীও বিকো মাজে মাজে বিকি মেলি এই যেনে তেনে ঘৰখন চলি আছোঁ আৰু তাৰে হাঁহ কুকুৰা টুটেল মানে ঘৰৰ আৰু কিনি অনা পোৱালি হাঁহ পোৱালি লগলগাই টুটেল এশমান হ'ব হাঁহ তাকে পুহি আছোঁ আৰু বৰ্তমান হাঁহ হাঁহ আছে এতিয়া পঞ্চাছটা কিনি অনা পোৱালি তাৰে কণীও পাৰি আছে মাজে মাজে হাঁহখিনি মানে বিকি সেনেকৈয়ে বিকি মেলি চলি আছোঁ ঘৰৰ পৰিয়ালৰ ল'ৰাও স্কুল যায় স্কুলত ফিজ পাতি দিবলগীয়া হয় দিবলৈ হৈছে আৰু সেনেকৈয়ে মানে ঘৰখন চলি আছোঁ আৰু এইখিনি বিকি মেলি মই আকৌ হাঁহ পুহিম বুলি ভাবিছোঁ আৰু কুকুৰাও পুহিছোঁ হাঁহো পুহিছোঁ সেনেকৈয়ে এই মানে পুহি থাকোঁ আৰু এতিয়া এইখিনি বিকি আকৌ মই পঞ্চাছটা আনিম সেই পঞ্চাছটাৰো মই ডেৰমাহত ডাঙৰ কৰি আকৌ বিকিব বিকিম সেনেকৈয়ে মানে পুহি থাকোঁ বিকি থাকোঁ সেয়াই আৰু কুকুৰা মানে পোৱালি ওলাই আছে এতিয়াও কণী ঘৰৰ কুকুৰা মানে কণী গোটাই আকৌ উমনি দিওঁ আকৌ পোৱালি ওলায় এনেকৈ আৰু লোকেল হাঁহবোৰেতো উমনি নলয়ে কণীটো পাৰে বাৰু কিন্তু মানে ঘৰৰ ঘৰুৱা হাঁহবোৰ সেনেকৈ উমনি লৈ আকৌ পোৱালি ওলাই সেনেকৈয়ো গোটাই থওঁ ঘৰৰ ধান ধান এনেকৈ ভাত চাত এনেকৈ খুৱাই মানে ডাঙৰ কৰোঁ আৰু দানাও বেছি ইমান খোৱা নহয় বাৰু কিনি পানে কিন্তু মানে এই লোকেল হেৰিখিনি অকণমান পোৱালি যিখিনি কিনি আনিছোঁ সেইখিনি মানে ধান অ' কি দানা কিনিবলগীয়া হৈ যায় এইখিনিয়ে মানে ধান চান খাই ডাঙৰ হয় তাৰপিছত আৰু বৰ্তমান এতিয়া হাঁহ আছেই বাৰু হাঁহ কুকুৰা ঘৰতে আছে বাৰু মাজে মাজে মানে বিকি থকাও হয় আকৌ পোৱালি ওলাই ডাঙৰ হয় সেনেকৈয়ে মানে চলি আছোঁ আৰু আৰু কুকু আৰু হাঁহ হাঁহ কুকুৰাই পালন কৰিয়ে মানে আৰু চলি আছোঁ ঘৰখন তাৰপিছত ল'ৰা ছোৱালী মানে চবকে মানে দিবলগীয়া নিজেই দিবপৰা হৈছোঁ আৰু নিজৰ মানে এই হাঁহ কুকুৰা পুহিয়ে মানে

আৰু মাজে মাজে মানে কণীও মানে মানুহে বিচাৰি আহিলে বিকি বিকিব বিকিবপৰা হৈছোঁ মানে আৰু হাঁহ হাঁহো বিকিও বিকিয়ে থাকোঁ এটা হাঁহত মই ছশ দাম চাই চাই আৰু মানে ছশ টকাত যেতিয়া মানে দাম দাম বাঢ়ি থাকে তেতিয়া ছশকৈ বিকো যেতিয়া মানে দাম কমি থাকে তেতিয়া পাঁচশও হয় এনেকৈ মানে বিকিয়ে থাকোঁ কুকুৰাটো কে জি এতিয়া এশ ত্ৰিছ টকা অ' তিনিশ ত্ৰিছ টকা সেনেকুৱাকৈ বিকো কুকুৰা কে জি সেনেকুৱাকৈ কুকুৰা হাঁহ বিকি থাকোঁ আৰু মাজে মাজে ঘৰতো খোৱা মেলা হয় আৰু আৰু সেনেকৈ আৰু তাৰপিছত আৰু বৰ্তমান এতিয়া মানে গড়াল চড়াল এতিয়াতো কুকুৰা সেইবোৰ বিকি মেলি গড়াল চড়াল মানে বনোৱা বনাবলগীয়া হয় মানে গড়াল চড়াল সেনেকৈ বিকি মেলিয়ে গড়াল বনাওঁ কুকুৰা হাঁহ কাৰণে ডাঙৰ ডাঙৰ গড়াল বনাইছোঁ কুকুৰা কাৰণেও বনাবলগীয়া হৈছোঁ সেই সেনেকুৱা পাৰিছোঁ মানে নিজৰ এই সেইকেইটা বস্তু সেইটো সেইকেইটা সেইটো বিকিয়ে মানে মই এতিয়া মানে মানে সেনেকৈয়ে মানে ঘৰখনো চলাইছোঁ আকৌ সেইটো বিকি সিহঁতৰ কাৰণে মানে থাকিবলৈ মানে এতিয়া গড়াল বনাবপৰা হৈছোঁ মানে বিকি মেলি সেনেকুৱা মানে আৰু বৰ্তমান মানে এতিয়াতো আৰু অকণমান ডাঙৰকৈ মানে ফাৰ্ম নিচিনাকৈ খুলিম বুলিয়ে ভাবিছোঁ মানে ডাঙৰকৈ কণী কণী বিকিম মানে কণী চণী বিক্ৰী কৰি আৰু সেনেকৈ ঘৰখন প্ৰতিপাল কৰিম বুলি ভাবিছোঁ প্ৰতি তাৰপিছত আৰু মানে কি ডাঙৰকৈ মানে আৰু এতিয়া হাঁহবোৰ মানে এতিয়া দামটোতো বাঢ়িয়ে গৈছে কমাতো নাই সেনেকুৱা হৈছে আৰু এতিয়া মানে অলৰেডি মানে মোৰ ওচৰত মানে এতিয়া হাঁহ এতিয়া কমেও ত্ৰিছটামান ত্ৰিছ চল্লিছটামান আছেই বৰ্তমান আৰু এইখিনি বিকি মেলি মানে মই আৰু ল'ম বুলি ভাবিছোঁ মানে তেতিয়া ডাঙৰকৈ গড়াল বনাই মেলি মানে ডাঙৰ ডাঙৰকৈ গড়াল বনাই মেলি মানে মই আৰু আৰু কমেও মানে চল্লিছ পঞ্চাছ ষাঠি মান ল'ম আৰু ল'ম তাৰপিছত আকৌ কুকুৰাও মানে সেই সেনেকৈ পুহিম আৰু সৰহকৈ পুহিম বুলি ভাবিছোঁ ফাৰ্ম কৰিম মানে কুকুৰাটো কে জি চিষ্টেমতে বিকিম আকৌ কণীও বিকিব পাৰিম এনেকুৱা আজিকালি এটা কণীটোতো এনেকৈতো দহ টকাকৈয়ে বিকোঁ

দহটকাকৈ বিকিব বিকি বিকো তাৰপিছত আকৌ সেই সেই সেনেকুৱা মানে তাৰপিছত আৰু আৰু বৰ্তমান সেয়াই আৰু আৰু কণী কণী বিকি মেলি আৰু সেনেকৈ মানে হাঁহ কুকুৰা বিকি সেনেকৈ চলি আছোঁ আৰু পৰিয়ালটো আৰু এতিয়া নিজে এতিয়া যিমান যি হ'ল নিজে এতিয়াটো কিবা এটা কৰি পেলাইতো মানুহজনকতো এতিয়া বিচাৰিবলগীয়া নহয় এইটোতো নিজৰ নিজৰ বুলি খৰচ এটা ওলায় সেনেকৈয়ে মানে চলি আছোঁ আৰু আৰু হাঁহ আৰু কুকুৰা কুকুৰা বৰ্তমান মানে কি আৰু পোৱালি পোৱালি ওলায়ে থাকে উমনি দি থকা হয় এনেকৈ ওলায় সৰু সৰু মানে সৰু সৰু সৰুতেও মানে কিছুমান মানুহেতো সৰু সৰুকৈ বিকি ডাঙৰ হ'বলৈ নিদিওঁ আৰু সেনেকুৱাকৈয়ে বিকি দিওঁ আৰু কে জি চিষ্টেমত বেপাৰী আহি ঘৰৰপৰা লৈ যায়হি হাঁহো সেনেকৈ ডাঙৰ মানে এতিয়া পূজা পূজা ছিজনততো বহুত মানে হাঁহ বিকা হৈ গ'ল আৰু এতিয়া মানে সেনেকৈ আনি থাকোঁ আৰু কম এতিয়া বৰ্তমানতো সেনেকৈ আছেই বাৰু এতিয়া মানুহৰ দৰকাৰ হ'লেতো এতিয়া নি নিয়ে বাৰু সেনেকুৱা হাঁহ কুকুৰা কণীও মানে মানুহে বিচাৰি আহে কণী চনীও এনেকৈ বিকা হয় সেয়া আৰু আৰু

বৰ্তমান এতিয়া আৰু হাঁহ কুকুৰা কি বুলি কয় সেয়া কেতিয়াবা মানে প্ৰথমতে সৰুতে কিন্তু হাঁহবোৰ মানে বহুত আপডাল কৰিব লাগে লাইটৰ পোহৰ দিব লাগে গৰম মানে গৰমৰ হেৰিয়ত থ'ব লাগে মানে তাৰপিছত মানে যিটো মানে মই কিনি আনে অনা পোৱালি পোৱালিটো মানে হাঁহৰ পোৱালিটো সেইটো গৰম মানে গৰমত থ'ব লাগে লাইটৰ পোহৰ দি দি তাৰমানে দুদিনমান তাৰপিছত ব্ৰইলাৰ দানা খুৱাই মানে সৰু সৰু দানাটো খুৱাই মেলি মানে তেহেঁতক ডাঙৰ কৰিব লাগে দুদিনমান মানে কমেও মানে দুইসপ্তাহ তিনিসপ্তাহমান সিহঁতক কষ্ট কৰি ডাঙৰ কৰিব লাগে আৰু তাৰপিছতে মানে সিহঁতি ডাঙৰ হোৱাৰ পিছত আৰু মানে খাবলৈ মেলিবলৈ যেতিয়া মানে আমাৰ ভাত চাত মানে সেইটো খাবলৈ ধৰে তেতিয়া মানে সেহেঁতক আৰু মেলিবপৰা হয় আৰু তাৰপিছত মানে সেনেকৈয়ে মেলা মেলাৰ পাছত আৰু মানে ইমান মানে আপডাল হেৰি মানে লাইটৰ মানে ব্যৱস্থাটো নকৰিলেও হয় আৰু সেনেকৈয়ে ডাঙৰ হয় আৰু এনেকৈ কৰি মেলি আৰু এই সেনেকৈ সেনেকৈ ডাঙৰ কৰিব লাগে প্ৰথমতে তাৰপিছত মানে যেতিয়া মেলি দিবলগীয়া মেলি দিওঁ আৰু তেতিয়া মানে ইমান আৰু লাইটৰ ব্যৱস্থা দিব নালাগে তাৰপিছত সেহেঁতি সেনেকৈ চৰি মেলি আৰু ডাঙৰ হয় আৰু দানা চানা দিওঁ ভাত চাত এনেকৈ ধান চান মানে ঘৰৰ ধান আছেই ধান মানে এনেকৈ দিব লাগে চটিয়াই মেলি আৰু এবেলা এবেলা পিছবেলাতো দানা দি দিলে হৈ যায় দানা দি মেলি আৰু সেনেকৈয়ে চলি এনেকৈয়ে কৰোঁ আৰু ডাঙৰ ডাঙৰ কুকুৰাবোৰ মানে এনেকৈ আপডাল কৰিব ইমান নালাগে বাৰু নিজে নিজে ওলাই মা সৰুতে মানে মাকৰ লগত পোৱালিবোৰ লগতে থাকে আৰু তাৰপিছত আৰু চাউল তাউল দি মেলি সেনেকৈ ভাত চাত দি মেলি আৰু সেনেকৈয়ে ডাঙৰ হৈ যায় বাৰু সেহেঁতি সিহঁতৰ লগত ইমান নালাগে কিন্তু যিখিনি যিটো মানে হাঁহৰ পোৱালিটো কিনি অনা হয় সেইটো অকণমান ডাঙৰ ডাঙৰ কৰোঁতে অকণমান মানে এক দুইসপ্তাহ তিনিসপ্তাহমান অকণমান কষ্ট হয় আৰু তাৰপিছত ইভাগেটো ইমান দিগদাৰ নাই বাৰু তাৰপিছত আৰু ডাঙৰ হৈ যায় আৰু কিন্তু মানে অকণমান যদি সেহেঁতি যদি ঠাণ্ডাদিনতটো অকণমান ডাঙৰ কৰিবলৈ অকণমান দিগদাৰ হৈ যায় মানে ঠাণ্ডাটো বেছি পালে মানে অকণমান কষ্ট হয় বাৰু কিন্তু যেতিয়া মানে ঠাণ্ডা গৰম দিনটো আহে মানে তেতিয়া বাৰু ইমান দিগদাৰ নাই গৰম ছিজনত মানে ইমান মানে ইমানটো লাইটৰ হেৰিটো নিদিলেও হৈ যায় আৰু প্ৰথমতে বাৰু তাৰপিছতে সেনেকৈ কৰি এই ইহেঁতি যেতিয়া মানে ভাত চাত আৰু খাব পৰা হৈ যায় মানে তেতিয়া আৰু ডাঙৰ হৈ যায় বাৰু তাৰপিছত সেনেকৈ সেনেকৈয়ে আৰু পুহি মেলি আৰু চলি আছোঁ বৰ্তমান এতিয়া হেৰি এতিয়া মানে বৰ্তমান যিমানখিনি আছে সেইখিনি গোটেইখিনি আৰু মাজে বিকি মেলি শেষ কৰি আকৌ নতুনকৈ মানে নতুনকৈ আকৌ মই হেৰি কৰিম আৰু আকৌ নতুনকৈ মানে আকৌ নতুন আনিম আৰু পোৱালি পোৱালি আনি মেলি ডাঙৰ কৰি আকৌ বিকিবলগীয়া হ'ব বিকিম মানে কমি শেষ হ'ব নিদিওঁ আৰু মানে মাজে এইখিনি বিকি শেষ হয় আকৌ আনোৱে মানে বৰ্তমান সেনেকৈ আনি আনি এনেকৈ চলি আছোঁ বৰ্তমান